আমাৰ ঘৰৰ চৌপাশ স্বাস্থ্যমন্ত কৰি ৰাখিবলৈ আমি ঘৰৰ চাৰিওফাল চাফ চিকুণ কৰি ৰাখোঁ ক'তো পানী জমা হ'ব নিদিওঁ বা গছপুলি ৰোপণ কৰোঁ চাৰিওফালে সেউজীয়া সেউজীয়া গা শাক পাচলি হওক বা যিকোনো হওক সেউজীয়া বস্তু আমি ঘৰৰ ওচৰত ৰাখোঁ বা সদায় চাফ চিকুণ কৰি ৰাখোঁ ঘৰ ঘৰ সাৰা মচা চাফ চিকুণ কৰা সদায় ঘৰৰ ঘৰৰ চৌপাশটো চাফ চিকুণ কৰি থাকোঁ পৰা ৰক্ষা কৰিবলৈ গছপুলি ৰোপণ কৰোঁ পানী জমা হৈ থাকিব নিদিওঁ কেতিয়াও সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকোঁ পৰিষ্কাৰ পৰিচ্ছন্ন বা জাবৰ জোঁথৰ জমা হ'ব নিদিওঁ কোনোফালে পানী জমা হৈ থাকিব নিদিওঁ নলা নৰ্দমাৰে পানী যোৱাকৈ ধুনীয়াকৈ নলা নৰ্দমা বনাই দিওঁ ঘৰৰ চৌপাশটো চাফ চিকুণ কৰি ৰাখিলেই আমাৰ সদায় চৌপাশ স্বাস্থ্য সন্মত হৈ থাকে সদায় পোহৰ কৰি ৰাখোঁ ঘৰত যেন উন্নতি নহয় এ সেইটো ৰাখোঁ ঘৰত স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ ঘৰ ঘৰ দুৱাৰ চাফা কৰি ৰাখিলেই হয় চাফ চিকুণ কৰি ৰাখিব লাগে পানী জমা হ'ব দিব নালাগে গছ গছনি চাৰিও ছাইডে গছ গছনি ৰুব লাগে বা গে'টত গে'টত নিম পুলি ৰোৱা থাকে